আমাৰ গাঁৱত জলসিঞ্চন ব্যৱস্থা আছে তাত সুবিধা বাৰু প্ৰায় আছে বুলিয়ে ক'ব লাগিব কাৰণ চব জব যেনে প্ৰতিটো মানে খেতি কৰা জেগাত পানী চানী দিয়াৰ সুবিধা কিবা সাৰ চাৰ দিয়াৰ সুবিধাও আছে এতিয়া তাত সুবিধাবোৰ হ'বৰ মানে জলসিঞ্চন ব্যৱস্থাটো সাধাৰণতে মানে মাটি চাটিবোৰ অকমান বোকা চোকা কৰিব কাৰণে দিয়া হয় এতিয়া যেনে বোকা কৰা খেতিসমূহ ধান ধান খেতি কৰিব হ'লে ফাৰ্ষ্টতে আমি প্ৰথমতে মাটিটো হাল বাই হাল বাই কিনে তাত জলসিঞ্চন যোগানেৰে পানী দি পানী দি কিনে ফাৰ্ষ্ট আমি কঠিয়া পেলাওঁ কঠিয়াটো পেলাই তাৰপিছত অত দুমাহ মানৰ পিছত কঠিয়া ডাঙৰ হোৱাৰ পাছত কঠিয়াখিনি তুলি তাৰপিছত পথাৰত মাটি চহাই আৰু তাতো পানী জলসিঞ্চন যোগেদি পানী দি তাতো মাটিটো বোকা কৰি তাৰপিছত ধান খেতি ৰোৱা হয় তাৰপিছত আৰু যেনেকে শাক পাচলি খেতি কৰিব কাৰণেও জলসিঞ্চনৰ দৰকাৰ এতিয়া শাক পাচলি খেতি ক্ষেত্ৰত বেঙেনা হওক বন্ধাকবি হওক বা যিকোনো বেলেগপাচলিয়ে হওক সেইবোৰ কৰিবৰ কাৰণে ফাৰ্ষ্টতে মাটিটো অলপ চহাই তাত পানী দি মাটিটো অকমান সাৰুৱা কৰি অলপ গোবৰ দি সাৰ দি মাটিটো সাৰুৱা কৰি তাৰপিছত এনেকে আৰ ৰোৱা হয় তাৰপিছত মাজে সময়েও পানী শাক পাচলিবোৰ ভাল হৈ থাকিব কাৰণে পানী চানী যোগান ধৰা হয়